সাধাৰণতে মই ৱাই ফাই মোবাইল ডাটা দুয়োটাই ব্যৱহাৰ কৰোঁ প্ৰয়োজন অনুসৰি কিন্তু বেছিকৈ মোবাইল ডাটাই ব্যৱহাৰ কৰা হয় কিয়নো ঘৰতো ধৰক বৰ বেছি থকাও নহয় ওলাই আহোঁ ওলাই গ'লেতো মই ৱাই ফাই ব্যৱহাৰ কৰিব নোৱাৰোঁ তেতিয়া মোবাইল ডাটাই ব্যৱহাৰ কৰোঁ অৱশ্যে আজিকালি ৱাই ফাই ইমান প্ৰয়োজনো অনুভৱ নকৰোঁ কাৰণ যিহেতু ফাইভ জি আহি গ'ল আনলিমিটেড নেট পোৱা যায় স্পীডো বহুত গতিক অৱশ্যে ঘৰত থাকিলে কেতিয়াবা কেতিয়াবা ৱাই ফাই ব্যৱহাৰ কৰা হয় সাধাৰণতে মই যেতিয়া কম্পিউটাৰ লেপটপ মোবাইল একেটা লগতে চলাবলগীয়া হয় তেতিয়া মই ৱাইফাইটো ব্যৱহাৰ কৰোঁ আৰু এদিনত কিমান ডাটা ব্যৱহাৰ কৰোঁ তাৰ কোনো নিৰ্দিষ্ট হিচাপ নাই কাহানিবা আপোনাৰ দহ জি বিও কম হৈ যায় আৰু কাহানিবাটো এক জি বিয়ে শেষ নহয়গৈ তেনেকৈ ধৰক আপোনাৰ যদি কেতিয়াবা গেম চিনেমা আদি যদি ডাঙৰ ডাঙৰ এম চাইজৰ ফাইলবোৰ ডাউনলোড কৰিবলগীয়া হয় তেতিয়াতো নেট অৱশ্যে বেছি লাগে কিন্তু ধৰক প্ৰায় কেহানিবাহে তেনেকুৱা ইমান ডাঙৰ ডাঙৰ ছাইজৰ ফাইলবোৰ আপলোড কৰা ডাউনলোড কৰা হয় কিন্তু বেছিকৈ ইউটিউব আদিবোৰ চালেতো ইমান নেটৰ প্ৰয়োজনে নাই এক জি বিয়ে যথেষ্ট হৈ যায় আৰু নেটৱৰ্কৰ ক্ষেত্ৰত মই বৰ বেছি সমস্যাৰ সন্মুখীন নহওঁ অৱশ্যে কি কেতিয়াবা কেতিয়াবা হওঁ দেই ধৰক আৰু আমাৰ গাঁওখনত যিহেতু নেটৱৰ্কৰ বৰ তথাপিও বৰ বেছি সমস্যাৰ সন্মুখীন নহওঁ মোটামুটি কাম চলি যায়